বাগিচাখন চোৱা চিতা কৰাৰ কাৰণে অসুবিধা বহুত হয় সমস্যাবিলাক তোমাৰ ঢেৰ আৰু গছ গছনিবিলাক দুদিন তিনিদিন নেথাকিলে বুলি ক'লেইতো তোমাৰ গছবিলাক আৰু ফুলবিলাক তোমাৰ হেৰিয়ে হৈ যায় আৰু লেৰেলি যাব ৰ'দৰ তাপত তাত প্ৰত্যেকদিনাই পানী দিয়া ইত্যাদি আৰু এনেকুৱা কামবিলাক কৰিবই লগীয়া হয় তাৰ উপৰিও তোমাৰ বিভিন্ন ধৰণেৰে বেমাৰবিলাক লাগে নহয় আগটো শুকাই যোৱা নিচিনা হয় মোচা খাই যোৱা নিচিনা হয় তাৰ পৰা তাতে তোমাৰ পৰুৱা লাগি তোমাৰ বগা বগা হৈ নিচিনা হয় তাৰ পৰা যিটো

আগটো কোঁচ খাই যোৱাৰ দৰে হয় তাৰ পৰা গছডাল বাঢ়িব নোৱাৰে বাঢ়িব নোৱাৰে পোখা দিব নোৱাৰে তলৰ পৰা তাৰ পৰা শিপাটো তোমাৰ খুঁচি চালে আমি দেখোঁ তাত মানে বিভিন্ন ধৰণৰ পোক লাগি যায় সেই পোকবিলাকে তোমাৰ শিপাডাল খাই দিয়ে খাই দিয়া পাছত তোমাৰ গছজোপা বাঢ়িবলৈ তাৰ শক্তিটো নাইকিয়া হৈ যায় আচলতে তাৰ মাটিৰ পৰা গুণাগুণটো ল'বৰ কাৰণে সেই শক্তিটো তাৰ কমি যায় তেতিয়াই বাঢ়িব নোৱাৰা হৈ যায় সেইটো প্ৰত্যেকটোৱেই আমি গছজোপা ৰোপণ কৰা পাছত আৰু প্ৰত্যেকটোৱে প্ৰতিপালন কৰিবই লাগিব কৰিবই লাগিব অঁ তাৰ পৰা তাত উৎকৃষ্টকৈ সাৰ দিয়া প্ৰায় জৈৱিক সাৰে ব্যৱহাৰ জৈৱিক সাৰ দিয়া হয় কিবা ৰাসায়নিক সাৰটো খুব কমেই ব্যৱহাৰ হয় তাৰ পৰা তাত তোমাৰ আমি কীটনাশক হিচাপে ব্যৱহাৰ কৰিবলগীয়া হয় কিছুমান বস্তু আপোনাৰ ঘৰুৱাভাৱে কিছুমান প্ৰণালী লওঁ তাৰ উপৰিও কেতিয়াবা কিছুমান ক্ষেত্ৰত তোমাৰ ঘৰুৱাভাৱে লোৱা কিছুমান কামে আমাৰ তাত সুফলটো নিদিয়েগৈ তাৰ পৰা আমি যি ধৰণেৰে বস্তুটো ৰোপণ কৰি পেনি তাৰ পৰা ফল তাৰ গুণাগুণটো চাবলৈ চেষ্টা কৰোঁ তাৰ পৰা মানে সেইটো আমি সঠিকটো নেপাওঁ নোপোৱাৰ পাছত কি হয় সেইটো কাৰণে আমি তেতিয়া ৰাসায়নিকভাৱে পোৱা বা কৃত্ৰিমভাৱে পোৱা কিছুমান ঔষধ ব্যৱহাৰ কৰিবলগীয়া হয় তাৰ ভিতৰত যিটো তোমাৰ কৈছোঁ যে পোকে খাই যোৱা বা ভেঁকুৰ গজা পৰুৱাই বাহ লৈ ভেঁকুৰ জগাৰ দৰে হয় গছডালত তেতিয়া আমি বিভিন্ন ধৰণে তোমাৰ ঔষধবিলাক আনি আনি ডিটক্স ইত্যাদি স্প্ৰে' কৰিবলগীয়া হয় স্প্ৰে' কৰিবলগীয়া হয় তাৰ পৰা তোমাৰ তাত যাতে বিভিন্ন ধৰণেৰ আমাৰ পোকবিলাক পোকে তাত বংশ বৃদ্ধি কৰিব নোৱাৰে বা পোকবিলাকে খাই যেতিয়া আমাৰ অনিষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আমি সদায় চেষ্টা কৰি থাকিবলগীয়া হয় চাই থাকিবলগীয়া হয় পৰিচৰ্যা কৰিবলগীয়া হয় আৰু নিজে ৰোপণ কৰা গছবিলাকক বা ফুলবিলাকক যদি আমি সুন্দৰকে প্ৰতিপালন কৰোঁ আচলতে যেতিয়া চাৰিওফালে ফুলবিলাক ফুলি ফুলি আহে তেতিয়া আচলতে আমাৰ মন প্ৰফুল্লিত হয় সেইটো কাৰণে প্ৰতিদিনাই সেই কামকেইটা সুচাৰুৰূপে কৰিবলৈ সদায় চেষ্টা কৰোঁ